ভাৰতৰ স্বাধীনতা আন্দোলন হৈছে ভাৰতৰ এক অতি জনপ্ৰিয় আন্দোলন এই আন্দোলনৰ জৰিয়তে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰি ভাৰতক স্বাধীনতা সোৱাদ দিবলৈ সক্ষম হৈছিল জৱাহৰলাল নেহেৰু মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু আদিৰ দৰে জনপ্ৰিয় আৰু সক্ৰিয় নেতাসকলৰ নেতাসকল এই এই আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে ইতিহাসৰ পাতত ইতিহাসৰ পাতত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কিন্তু ইয়াৰ উপৰিও এনেকুৱা আন বহুতো লোক আছে যিয়ে এই স্বাধীনতা আনন্দোলনত এই সক্ৰিয় অংশগ্ৰহণ কৰিছিল কিন্তু তেওঁলোকে ইতিহাসৰ পাতত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাই বা তেওঁলোকক বহুতে চিনিও নাপায় বা তেওঁলোকৰ তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ বা তেওঁলোকৰ কাৰুকাৰ্যৰ বিষয়ে কোনো অৱগত নহয় ঠিক তেনেদৰে অসম ভাৰতবৰ্ষৰ এখন সৰু অঞ্চল বা ঠাই অসমো এই ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল বা অসমেও এই ক্ষেত্ৰত এক সক্ৰিয় অংশগ্ৰহণ কৰিছিল এই ক্ষেত্ৰত অসমৰ কনকলতা বৰুৱা গোমধৰ কোঁৱৰ মণিৰাম দেৱান কুশল কোঁৱৰ ইত্যাদি লোকসকল আছিল অন্যতম কনকলতা বৰুৱা আছিল গহপুৰৰ এগৰাকী ছোৱালী যি অতি যি অতি কম সম বয়সতে গহপুৰ গহপুৰ ঠাই গহ গহপুৰ সদৰথানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলিত আহত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল ঠিক তেনেদৰে কুশ কুশল কোঁৱৰে বৰপথাৰত ৰেল বগৰোৱাৰ অপৰাধত ফাঁচি কাঠত উলমিবলগীয়া হৈছিল গোমধৰ কোঁৱৰ আছিল অসমৰ অসমৰ আহোম আহোমৰ এজন ৰাজকোঁৱৰ যিয়ে ব্ৰিটিছৰ বিৰুদ্ধে প প্ৰথম প্ৰত্যক্ষ বিদ্ৰোহ আৰম্ভ কৰিছিল মণিৰাম দেৱানেও তেওঁলোকৰ দৰে বৃটি বৃটিছ বিৰোধী আৰু ব্ৰিটিছৰ ব্ৰিটিছক অসম তথা ভাৰতৰ পৰা খেদি পঠিওৱাৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা পালন কৰি আহিছিল

অসমত অসমতনো তেওঁলোকৰ উপৰিও অসমত এনেকুৱা আন বহুতো জনজাতীয় তথা জনজাতীয় তথা আন লোক সাধাৰণ লোক আছে যিয়ে এই আন্দোলনত অংশগ্ৰহণ কৰিছে কিন্তু তেওঁলোকে ভাৰতৰ ইতিহাসৰ পাতত কোনো ধৰণৰ ভাৰতৰ ইতিহাসৰ পাতত কোনো ধৰণৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা নাই অসমৰ চাহ জনজাতীৰ লোকসকলৰ ভিতৰত মালতী মেম নামে এগৰাকী মহিলাই মহিলাই পুলিচৰ গুলিত আহত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল অসমৰ ইতিহাসসমূহ ইতিহাস তথা বুৰঞ্জীসমূহৰ পৰা জানিব পৰা মতে তেওঁ আছিল অসমৰ প্ৰথমজন অসম তথা ভাৰতবৰ্ষৰ প্ৰথমজন স্বহীদ মহিলা ইয়াৰ পৰা আমি জানিব পাৰোঁ যে জানিব পাৰোঁ যে ভা ভাৰতক স্বাধীনতা আন্দোলনৰ স্বাধীনতা আন্দোলন তথা ভাৰতক স্বাধীন কৰাৰ ক্ষেত্ৰত অসমৰ এক অসমেও এক বিশেষ পালন কৰি আহিছে কৰি আহি কৰি আহিছে যি যাৰ ফলত অসমে অসম তথা ভাৰতবৰ্ষই ঊনৈছশ সাতচল্লিছ চনত ব্ৰিটিছৰ হাতৰ পৰা মুক্তি লাভ কৰে আৰু নিজকে স্বাধীন হিচাপে স্বাধীন হিচাপে পৰিচয় দিবলৈ সক্ষম হয় যাৰ ফলত আমি ঊনৈছশ ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্টৰ দিনা ব্ৰিটিছৰ পৰা স্বাধীন তথা এখন ভাৰতবৰ্ষ এখন স্বাধীন দেশ হিচাপে স্বীকৃতি লাভ কৰিছিলোঁ